বৰ্তমানৰ সময়ত বিজ্ঞাপন দি আমি আমাৰ ব্যৱসায় অধিক সোনকালে স্বাৱলম্বী কৰি তুলিব পাৰো কিন্তু আমি যদি অধিক লোকক ঢুকি পোৱাৰ কিছুমান উপায় উলিয়াও সেই উপায়সমূহৰ ভিতৰত সামাজিক মাধ্যম এটা প্ৰধান উপায় বুলি ভাবিম কিয়নো আমি দেখি আহিছো যে সামাজিক মাধ্যমত ব্যৱসায়িকসকলে যিকোনো এটা ব্যৱসায় সম্পৰ্কে তেওঁলোকে এটা এটা গুপ সৃষ্টি কৰি তাত তেওঁলোকে বিকী কৰিবলগীয়া বস্তুবোৰ দি থৈ দিয়ে আৰু উদাহৰণস্বৰূপে মেখেলা চাদৰ দি থৈ দিয়ে গহনা তেওঁলোকে দি থৈ দিয়ে তাৰপৰা মানুহবিলাকে সেইবোৰ ক্ৰয় কৰি লয় ইয়াৰোপৰিও আমি আমাৰ প্ৰত্যেকৰ ম'বাইলত যিহেতু হোৱাটচাপ গ্ৰুপ আছে সেই গ্ৰুপবিলাকত আমি আমাৰ ব্যৱসায় কৰিবলগীয়া বস্তুবোৰ বা সামগ্ৰীবোৰ আমি দিব পাৰো আৰু হোৱাটচাপ ষ্টেটাছবিলাকত আমি সেই সামগ্ৰীবোৰ দিব পাৰো তেনেধৰণে আমি বৰ্তমান সময়ত অধিক মানুহক আমি আমাৰ নিজৰ ব্যৱসায় বা আনৰ ব্যৱসায় হওক লাগিলে সেই ব্যৱসায়ৰ ওচৰলৈ আমি চপাই আনিব পাৰোঁ ইয়াৰ লগতে মোৰ সৃষ্টিশীল আৰু প্ৰভাৱশালী বিজ্ঞাপনৰ কথা ক'ব পাৰিবানে বুলি ক'লে মোৰ মনলৈ এটা ভ'ডাফোনৰ বিজ্ঞাপনৰ কথা মনলৈ আহে কিয়নো ভ'ডাফোন বিজ্ঞাপনটোত কিছুমান ধুনীয়া ধুনীয়া কুকুৰ পোৱালী লৈ কৰিছিল আৰু সেই কুকুৰ পোৱালীকেইটা মোৰ ইমান মৰম লাগিছিল যাৰ কাৰণে মই সেই ভ'ডাফোন বিজ্ঞাপনটো আজিও বহুত আকৰ্ষিত হৈ থাকোঁ ধন্যবাদ